ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অ এক ইতিহাস য'ত পৰাধীন ভাৰত ব্ৰিটিছৰ দৰে শক্তিশালী শাসন ব্যৱস্থাক ওফৰাই ভাৰতলৈ স্বাধীনতা আনিছিল আৰু যাৰ কাৰণে আমি আজি ভাৰতৰ স্বাধীন নাগৰিক হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছোঁ এই স্বাধীনতা সংগ্ৰামত ভাৰতৰ বিভিন্ন অঞ্চলৰ দৰে আমাৰ অসমতো এই আন্দোলনে উন্নতা লাভ কৰিছিল দেশভক্ত তৰুণৰাম ফুকন গোপীনাথ বৰদলৈ আনন্দৰাম বৰুৱা আদি বি নেতাসকলৰ নেতৃত্বত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসক

নিজৰ প্ৰাণ আহুতি দি অসম অসমক স্বাধীনতা আন্দোলনত আগবঢ়াই যোৱাত কনকলতা অমিয় কুমাৰৰ দৰে বিভিন্ন সংগ্ৰামী নেতাৰ লগতে আমাৰ গোৱালপাৰ জিলাৰ একমাত্ৰ স্বাধীনতা সংগ্ৰামী শ্বহীদ নিধাদুৰাম ৰাজবংশী তেওঁক ব্ৰিটিছে বেনেট ৰাইফলৰ বেনেটেৰে খুচি খুচি হত্যা কৰিছিল তেওঁ এই এই বলিদানেই স্বাধীনতা সংগ্ৰামক গোৱালপাৰ জিলাক এক সুকীয়া মাত্ৰা আনি দিবলৈ সক্ষম হৈছিল এই মহান স্বাধীনতা সংগ্ৰামী স্বৰ্গীয় নিধাৰুৰাম ৰাজবংশীৰ ব্ৰিটিছ চৰকাৰৰ যি কৰনীতি সেই কৰনীতি বিৰুদ্ধে সংগ্ৰাম কৰি তেওঁ শ্বহীদ হৈছিল তেখেতক ইংৰাজ তে তেখেত এজন সাধাৰণ খেতিয়ক আছিল তেখেতে এই খেতি মাটিডৰাৰ কাৰণে ব্ৰিটিছ চৰকাৰে পাঁচ টকা তেওঁক জৰিমনা বিহিছিল কৰ হিচাপে কিন্তু তেওঁ সেই পাঁচ টকা দিব দিবলৈ অমান্তি হোৱাত তেখেতৰ হালৰ গৰু ইংৰাজে চৰকাৰে লৈ আহিছিল আৰু এই ঘটনাত তেখেত ক্ষুব্ধ হৈছিল আৰু যাৰ কাৰণে তেখেতে এই কৰ দিবলৈ অস্বীকাৰ কৰিছিল আৰু এই কৰ দিবলৈ অস্বীকাৰ কৰাৰ বাবে তেখেতক ইংৰাজ চৰকাৰে ধৰি আনিবলৈ পুলিচ পঠিয়াইছিল আৰু তেওঁ পুলিচ পুলিচৰ লগত আহিবলৈ অমান্তি হোৱাৰ কাৰণে তেখেতক ঘৰৰ ভিতৰতে ৰাইফলৰ বেনেটেৰে খুচি খুচি হত্যা কৰা হৈছিল গতিকে তেখেতৰ এই আত্মবলিদান গোৱালপাৰাৰ লগতে ভাৰতৰ স্বাধীন সংগ্ৰামৰ এক অবিচ্ছেদ্য অংগ এই ভাৰত এই স্বাধীনতা সংগ্ৰামতে অসমৰ বিভিন্ন জন সংগ্ৰামী নাম আমি ল'বই লাগিব তেখেতসকলৰ ভিতৰত অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈ দেশভক্ত তৰুণৰাম ফুকন অম্বিকাগিৰী ৰায় চৌধুৰী হেম চন্দ্ৰ গোস্বামী গোৱালপাৰা জিলাৰ ডাঙৰীয়া আদি বহুতো ব্যক্তিয়ে এই আন্দোলনৰ গুৰি ধৰিছিল আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ স্বাধীনতা সংগ্ৰামত সকলোৱে জপিয়াই পৰিছিল অসমৰ এই আন্দোলনত স্বৰ্গীয় বিষ্ণু ৰাভাৰ অৱদান গুৰুত্বপূৰ্ণ আছিল তেখেতে গীত মাতেৰে সকলোকে একত্ৰিত কৰিবলৈ সক্ষম হৈছিল তেখেতৰ সংগ্ৰামী সত্বাৰ বাবে তেখেতে আজি অসমৰ এজন লেখত ল'বলগীয়া শিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে এই স্বাধীনতা সংগ্ৰামত যেনেকে সৰ্বভাৰতীয় নেতা হিচাপে মহাত্মা গান্ধী জৱাহৰলাল নেহেৰু চৰ্দাৰ বল্লভ ভাই পেটেল আদিৰ নাম ল'ব পাৰি ঠিক তেনেদৰে শ্বহীদ ভগতৰাম

আদিৰ নাম ইয়াত উল্লেখ কৰিব পাৰি জালিয়ানা বালাবাগৰ দৰে হত্যাকাণ্ড এই স্বাধীনতা সংগ্ৰামতেই ব্ৰিটিছৰ দ্বাৰা বৰ্বৰভাৱে হত্যা পৰি কৰা হৈছিল ঠিক তেনেদৰে কুশল কোঁৱৰ কনকলতা অমীয় কুমাৰ আদিকে ধৰি স্বৰ্গীয় ৰাজবংশী নাম ল'বই লাগিব তেওঁলোকৰ নিজৰ আত্মবলীদানৰে অসমৰ লগতে সমগ্ৰ ভাৰতকে স্বাধীন কৰিবলৈ সক্ষম হৈছিল তেওঁলোকৰ এই বহুমূলীয়া অৱদানেই ভাৰতক স্বাধীন কৰাত যথেষ্ট অৰিহণা যোগাইছিল গতিকে ভাৰতীয় স্বাধীনতাত ভাৰত সৰ্বভাৰতৰ লগতে অসমৰে যি গুৰুত্বপূৰ্ণ অৱদান আছিল সেইটো আমি সকলোৱে একমুখে স্বীকাৰ কৰিব লাগিব